মই মানে খেতি কৰি বহুত ভাল পাওঁ খেতি কৰি বহুত ভাল পাওঁ কিন্তু হালৰ গৰু নাই আৰু নিজৰ বুলিবলৈ পথাৰৰ মাটিও নাই গাঁৱৰ দুই চাৰিঘৰৰ পৰা তেনেকৈ প্ৰায় চাৰি পাঁচ বিঘা মান মাটি চুক্তি হিচাপে কৰিছোঁ আৰু এবিঘা মাটিত দুমোন দুমোনকৈ দিব লাগে তেওঁলোকৰ পৰাই মাটিখিনি লৈ আৰু তেনেকেই খেতি কৰি আছো তেওঁলোকক বছৰেকত খেতিটো কৰি পেলাই দুমোন ধান দিওঁ আমি যোৱাবাৰতো প্ৰায় পাঁচ বিঘা মাটিত ত্ৰিশমোনমান ধান পালো কাৰণ যোৱা বছৰ একেবাৰে আমাৰ ফালে অন্য ফালৰ কথাটো অন্যফালেতো আৰু বানপানীয়ে উটুৱাইয়ে নিছে আমাৰ ফালে কিন্তু পানীয়ে নাই খেতি ভাল নহ'ল নহ'ল যদিও প্ৰায় চল্লিশ মোনমান ধান পাইছিলো তাৰে ত্ৰিশমোন মান ধান বেচিলো বাকীখিনি দুমোন দুমোনকে পাঁচ ঘৰ মানুহক পাঁচ বিঘা মাটিৰ দহমোন দিলো আৰু খাবলৈ ধান থ'বলৈ নহ'লেই কাৰণ ঘৰত কেঞ্চাৰ বেমাৰী হৈ গ'ল চব বেচি কেনি মানে বেমাৰী বাতিবলগীয়া হ'ল গাঁৱৰ মানুহেও তেনেকৈ যদি মাটি বাৰী দি পেলাই আমাক সহায় নকৰিলেহেঁতেন বা উচিত মূল্য ল'লেহেঁতেন আমি ইমানখিনি উপকৃত হ'ব নোৱাৰিলোহেঁতেন কাৰণ তেওঁলোকে মাটিডৰা বিঘাই প্ৰতি দুমোনকেহে বিচাৰিছে এতিয়া দুমোনকৈ পোৱা কাৰণে আমি এবিঘা মাটিত বাৰ মোন ধান পাওঁ তেওঁলোকক দুমোন দিলে আমি দহমোন আমালৈ থাকে কোনোবা বছৰত থাকে দহমোন কোনোবা বছৰত নেথাকে যোৱা বছৰত কিন্তু পাঁচ মোন ছমোন মানকৈহে পাইছোঁ ভাল বতৰ হ'লে ভাল ধান পাওঁ সেয়া মাটিতে এইবাৰো তেনেকই কৰিম বুলি ভাবিছোঁ এতিয়া এতিয়ালৈকে বৰ্তমান আমাৰ ফালে বৰষুণ দিছে কিন্তু এয়া বৰষুণ আমাৰ বালি মাটি যে একো কামত নাহে কঠিয়াই পেলাব পৰা নাই যদি পাৰো আৰু যোৱা বছৰৰ নিচিনাকৈ যদি কম পৰিমাণৰ হ'লেও উঠাব পাৰোঁ আৰু তেনেকৈ চলিব পাৰিম কিন্তু ৰোৱা কটা কঠীয়া তোলা এই বিলাক চব মই নিজেই কৰোঁ নিজৰো ৰোওঁ আকৌ লোকৰ মাটি ৰুবলৈও যাওঁ হাজিৰাও কৰোঁ নিজৰকণ ৰুই লৈ পেলাই আকৌ লোকৰো ৰোওঁ তেনেকেই ৰুই কৰি মানে মাটিৰ ৰোৱা মাটিৰ হাল বোৱা পইচাটো উলিয়াওঁ কাৰণ ঘৰৰ পৰাতো হাল বোৱা পইচা উলিয়াবই নোৱাৰোঁ সেই কাৰণে লোকৰ মাটিত ৰোওঁ হাজিৰা কৰোগৈ দুশ টকা হাজিৰা দিয়ে তেনেকৈ হাজিৰা কৰি আনি পেলাই পইচাকেইটা গোটাই লৈ পেলাই আকৌ ট্ৰেক্টৰখন মাটি পেলাই হাল বোৱাওঁ এই পথাৰ কৰা পইচাই গোট খুৱাই পেলাই তেনেকেই আকৌ ট্ৰেক্টৰখন মাতি হাল বোৱাই কৰি লৈ আকৌ আলি পদুলিও দিবলৈ এতিয়া মানুহটো হাজিৰা দিবলৈ আমাৰ উপায়েই নাই আলি পদুলি সেয়া নিজেই দিব লাগে মালিকো থাকে ময়ো থাকোঁ দুয়োজনে মিলি পেলাই আৰু তেনেকৈ দি কৰি লৈ ভালকৈ আলি পদুলি দিওঁ আৰু ৰোৱাটোও আমি নিজেই ৰোওঁ ভালকে ৰোওঁ সাৰ জাবৰৰ ক্ষেত্ৰত আৰু সাৰটোতো আমি যেতিয়া দিব লাগে তেতিয়া দিবলৈ পইচাই নেপাওঁ তেতিয়া কি কৰো মালিকৰ ওচৰলৈ যাওঁ আৰু মাটিৰ মালিকৰ ওচৰলে গ'লে যে সাৰ সাৰ কেইটামান কিনিব লাগে পইচা কেইটামান দে অঁ সিহঁতে তেতিয়া সেইয়া দুশ চাৰিশ দিয়ে আৰু সিহঁতৰ সেই দিয়া পইচাকেইটাকে সাৰ কিনো সাৰ কিনি লৈ যাওঁ খেতিত সাৰ দিওঁ আৰু সিহঁতক সেই চাৰিশ টকা যদি দিয়ে পাঁচশ টকা যদি দিয়ে সিহঁতক সেই খেতিৰ দিনত সেই পাঁচশ টকাটো আও কোনোবাই পইচা লয় কোনোবাই কয় এই মোক ধানকে দি দিবি তেনেকে ধানকে দি দিওঁ কোনোবাই আকৌ গৰু থাকে খেৰকে আনে খেৰখিনি লৈ আহে দাম দৰ কৰি আৰু সিহঁতৰ পাঁচশটো কাটি দিব আৰু তাৰ বাদে আৰু আমি যিকেইটা পাওঁ আৰু সেইকেইটা আমাক আকৌ দিব তেনেকৈ আমাক গাঁৱৰ মানুহেও বহুত সহায় কৰি থাকে খেতিৰ মাটিৰ মালিকহঁতে সময়ত বিচাৰিলে যেনিবা সিহঁতে নাই নুই নকয় আৰু পইচা পাতি দিয়ে আৰু এতিয়া মোক মাটিডৰা সাৰ দিবলৈ হ'ল পইচা কেইটামান দে বুলি ক'লে নাই বুলি নকয় আৰু দিয়ে আৰু তেনেকেই আমাৰ গাঁৱৰ মানুহে তেনেকেই আমাক বৰ্তমান সহায় কৰি আছে সিহঁতে আমাক সহায় নকৰা হ'লেতো আমাৰ উপায়েই নাই বৰ্তমান এইবাৰ কি হয় এতিয়াও গম পোৱা নাই যদি পানী হয় আৰু তেতিয়াহে খেতি কৰিব পাৰিম যদি পানী নহয় আৰু অন্যফালে এতিয়া বানপানীয়ে হ'ল আমাৰ ফালে এতিয়া গৰু পানী খুৱাবলৈও পথাৰত পানী নাই যদি আৰু পানী হয় আৰু তেতিয়া হ'লে খেতি কৰিম আৰু তাৰ বাদেতো আৰু আমাক খেতি আমি খেতিয়কেই খেতিৰ বাহিৰেটো আমাৰ একোৱেই নাই যদি আৰু নিজৰ খেতিকণো কৰিব নোৱাৰো তেতিয়া হ'লে চলিম কেনেকৈ সেইটো আমাৰ চিন্তিত হৈহে পৰিছে ইফালে ঘৰতো বেমাৰী এতিয়া পথাৰত পানী হ'লে নিজৰকণো ৰুব পাৰোঁ বা লোকৰো হাজিৰা কৰিলে দুপইচা সেইপিনেও উলিয়াই ঘৰখন চলাব পাৰোঁ এতিয়া সেই বুলিবলৈও যদি আৰু তেতিয়া আৰু তেনেকুৱাও কৰি কৰিবলৈও যদি পথাৰত পানী দুনি নহয় তেনেকৈ নিজৰো খেতি যাব আকৌ বেলেগৰো বেলেগৰ পৰাও কাম কৰি দুপইচা উলিয়াবলৈ একো দেখোন আমাৰ ৰাস্তাই নাথাকিব কেনেকৈ চলিম কি কৰিম এতিয়াৰ পৰাই আমাৰ চিন্তাই হৈছে